আমাৰ আটাইতকৈ স্থানীয় ভাল খা খাদ্য খাবলৈ আটাইতকৈ ভাল ৰেষ্টুৰেণ্ট বুলি যদি কওঁ আমি গোলাঘাটৰ টিকেন ধাবা ক'ব লাগিব এক নম্বৰতে তাৰপিছত জুতি লগাই তাৰপিছত খাৰলি ৰেষ্টুৰেণ্ট এইবিলাকতো পায় কিন্তু বিশেষ যদি মোৰ ফালৰ পৰা যদি মই ভাল বুলি ক'ব বিচাৰোঁ গোলাঘাটৰ টিকেন ধাবা